মানুহে লকডাউনৰ সময়ত মোবাইল এপটো বেছিকৈ ব্যৱহাৰ কৰিব আৰম্ভ কৰিছিল হয় সেইটো হয় মানুহে লকডাউনৰ সময়ত মোবাইল লেপটপ বেছিকৈ ব্যৱহাৰ কৰি আছিল আৰু সেইটো ক্ষেত্ৰত মানুহে বাহিৰলৈ মানুহক ওলাই যাবলৈ দিয়া ব্যৱস্থা নাছিল তেতিয়া লকডাউন হৈ আছিল ন তহ লকডাউনৰ সময়ত মানুহ ক'লৌ এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিব নোৱাৰে তহ মানুহে মবাইল লেপটপতে নিজকে ব্যস্ত কৰি ৰাখে আৰু সেই সময়ত স্কুল কলেজ চব অনলাইনৰ যোগেৰে পঢ়োৱা আৰম্ভ কৰিছিল শিক্ষাৰ ক্ষেত্ৰত মই সুবিধা বুলি নকওঁ কাৰণ অনলাইনৰ যুগত মবাইল লেপটপত মানুহে যিমানখিনি বুজিব পাৰি সিমান তাতকৈ বেছিকৈ ইস্কুলত পাঠদান কৰালে শিক্ষক শিক্ষয়ত্ৰীয়ে যিমান ভালকৈ বুজাব পাৰে সেই ক্ষেত্ৰত মানে বেছি সুবিধা আছিল আৰু অফিচৰ কাম কাজৰ ক্ষেত্ৰতো মানে বহুতো কিছুমান মানে সুবিধা হয় কাৰণ ঘৰতে বহি সেইবোৰ কাম কৰিবলগীয়া হয় কিন্তু অসুবিধাও দেখা পোৱা যায় কাৰণ অফিচত গৈ যিমান ভালকৈ মানুহে ভাল কৰিব পাৰিছে সিমান মবাইল লেপটপত সিমান মানে কাম কৰিব নোৱাৰে কেতিয়াবা ইণ্টাৰনেটৰ খেলিমেলিও হ'ব পাৰে হেইবোৰ কাৰণত আৰু মবাইল লেপটপ টিপি মানুহৰ কিছুমান বহুতো আমনি লাগে আৰু আমনি মানে আমনি লগা হয় সদায় ক'তো উলাই যাব নোৱাৰি অকল ঘৰতে থাকি মোবাইল লেপটপত ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু হেই সময়ত মবাইল লেপটপত মানুহে বহুতো গেম খেলিব আৰম্ভ কৰিছিল মানুহে গেম খেলিছিল ব্যস্ততা তেনেকৈ নিজকে ব্যস্ত কৰি ৰাখিছিল কাৰণ আমাৰ কোনো মানুহ ওলাই যাব নিদিয়ে কাকো ওলাই যাব দিয়া নাই সেইটো সময়ত মানুহে মবাইল লেপটপতে থাকি নিজকে ব্যস্ত কৰি ৰাখে আৰু সেই সময়ত এনেকুৱা হৈ গৈছে মানুহে মানে কিবা এটা মানে আনি খাব কাৰণেও মানে মানুহে টান পোৱা হৈছে মানে লকডাউনতটো ওলাই যাব নোৱাৰে কাৰণ কিন্তু মানে পাকঘৰৰ পৰাও কিবা এটা বস্তু আনি খাবৰ মানে এলাহ অনুভৱ কৰিছিল ষ্টুডেণ্টৰ কথা ক'বলৈ গ'লে মানে তেহেঁতৰ বেছি মোবাইল আৰু লকডাউন দিয়াৰ পিছৰপৰা বেছি অসুবিধা মানে অসুবিধা বুলি নহয় আৰু বেছি এলেহুৱা টাইপত হৈ আছিল সিহঁতে অনবৰত মবাইল মবাইল মবাইল ব্যৱহাৰ কৰি থাকে কিতাপ পঢ়িবৰ কাৰণেও মানে মোবাইলটো দৰকাৰ হয় সিহঁতক মানে সেইবোৰ ক্ষেত্ৰত মোবাইলটো দৰকাৰ সিহঁতক দৰকাৰ হৈছিল আৰু অফিচৰ কামত মানে অভিজ্ঞতা ক'বলৈ গ'লে কিছুমান ক্ষেত্ৰত বহুত ভাল অভিজ্ঞতা আৰু কিছুমান ক্ষেত্ৰত মানে বহুত বেয়া অভিজ্ঞতা আছে অভিজ্ঞতা ভাল অভিজ্ঞতা বুলি ক'বলৈ গ'লে ঘৰতে বহি আপুনি ক্লাছ কৰিব পাৰে অনলাইনত ক্লাছ কৰে নোট বনায় অনলাইনত কিছুমান লকডাউনৰ সময়ত মানে এনেকুৱা পৰিস্থিতি আহি পৰিছিল যে কিছুমান মানে একজাম অনলাইনতহে দিব পৰা হৈছিল সেইখিনি ক্ষেত্ৰত কিছুমানৰ কাৰণে সুবিধা হয় আৰু অসুবিধা বুলি ক'বলৈ গ'লে মানে মানুহবোৰৰ অফিচৰ কামত কিছুমান অসুবিধা হয় আৰু ইণ্টাৰনেটৰ মানে ম'বাইলত বহি কাম কৰি থাকিবৰ কাৰণে কষ্টও হয় অলপ আৰু পঢ়াটোও ইমান ভালকৈ নহয় শিক্ষা মান শিক্ষক শিক্ষয়ত্ৰীয়ে মুখৰ আগত মানে যোনটো কাম গ্ৰহণ কৰে মানে গ্ৰহণ মানে গ্ৰহণ কৰে সেই শিক্ষাটোৰ লগত মানে মোবাইল আৰু লেপটপৰ ভিতৰত কৰা শিক্ষাটো মানে পাৰ্থক্য আছে আৰু সেই ক্ষেত্ৰত মানে অভিজ্ঞতা ভাল বেয়া দুইটাত আছে অভিজ্ঞতা